অঁ ভঁৰালী ভালে আছা আছোঁ আৰু এতিয়া সেই ল'ৰা ছোৱালীবিলাকক পঢ়োৱা শুনোৱা কেনেকুৱা কৰিছা

তাকে লচালিবিলাকক অলপ চাই চিতি দিবা

চলি আছে অঁ এতিয়া আছা ক'ত

আজিতো দেওবাৰ কাইলেতো সোমবাৰ স্কুলটো আহিবা অলপ সোনকালে আহিবা কাৰণ তোমাৰ পাতিব লাগিব অ

অঁ নেপাতিলেতো নহ'ব

সিহঁতকতো আগবঢ়াই নিব লাগিব প্ৰতিটো ক্ষেত্ৰতে মইতো কাইলে যামেই কাইলে যামেই

অ কাৰণ এইটো মাহ এবচেন থাকিব নোৱাৰিব

কাৰণ হেৰি বাৰু মই কৈ দিম ক্লাছবিলাক ৰেগুলাৰ হ'ব লাগিব আৰু ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাব লাগিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হেৰি তোমালোকেও গুৰি ধৰি দিব লাগিব আৰু ক্লাছবিলাক হেৰি পূৰা পূৰা কৰি থাকিব লাগিব তেতিয়াহে সিহঁত আগবাঢ়ি যাব নাই প্ৰতিটো ষ্টুডেণ্টক মানে তোমালোকে ক্লাছত কৈ দিবা ইনফৰ্মেশ্যনটো ইনফৰ্মেশ্যনটো ক্লাছত দি দিবা আৰু যে হেৰি ক্লাছ ট্লাছ খতি নকৰিবা ক্লাছবিলাক ক্ষতি কৰিলে তোমালোকৰে গণ্ডগোল হ'ব বিশেষটো তোমালোকে আগবাঢ়ি যাব নোৱাৰিবা পালেহি অঁ

অকমান বঢ়াই বঢ়াই কৰিব লাগিব

ভাল হয় অ অঁ সেইটো তোমালোকে তত্বাৱধান ধৰিবা আৰু ময়ো বাৰু চব ক্লাছত এপাক চাই মেলি দিম বাৰু ও

হয় হয় সেইটো মই চব চাই দিম আৰু কোনোবা শিক্ষকে যদি কিবাকিবি ফাউল কৰিছে মই সেইটো শিক শিক্ষকবিলাককো মই অলপ অলপ চাই দিম বাৰু কৈ দিম কাৰণ লছ হ'লেতো ল'ৰা ছোৱালীবিলাকৰ লছ হোৱা মানে আমাৰ লছ হোৱা কাৰণ আমাৰ কলেজখনৰ লছ হোৱা আৰু কলেজখনতো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেতিয়া আকৌ অহাবাৰলৈ আকৌ লছালিবিলাক বেছিকে তেতিয়াহে আহিব ৰিজাল্ট বিলাক ভাল হ'লে সেইমতে চাব লাগিব আৰু তোমালোকেও চাব লাগিব কেনেধৰণে এটা কাম কৰিব লাগিব এখন জৰুৰী সভা এখন দি দিব লাগিব অভিভাৱকসকলকো গোটাই তেতিয়া অভিভাৱক অঁ অভিভাৱক সকলেও তেতিয়া বুজি পাব যে ল'চলাকিটা কিলীয়াৰকে পঠিয়াব লাগিব বুলি তেতিয়া মানে গম পাব আৰু

তাৰপিছত আৰু কিবা ক'ব লগা আছে নেকি অঁ ভাল ভাল ভাল বাৰু ঠিক আছে অফিচলে এবাৰ আহিব আহি যাবাচোন হ'ব ঠিক আছে